আগৰ দিনৰ মানুহে পশুপালন কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে যেনে এতিয়া বাঘ ভালুকে উপদ্ৰপ কৰিছিলে সেইবোৰে গৰু ম'হ লৈ গৈছিলে খুটিৰ পৰা গোহালিৰ পৰা সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আগৰ মানুহবোৰে গোহালিটো অলপ ধুনীয়াকৈ বেৰি কুৰি অলপ সুৰক্ষা দি থৈছিলে গৰু ম'হ যাতে নিব নোৱাৰে আৰু ডাঙৰ ডাঙৰ খুটিবোৰত নিজে ৰাতি পহৰা দিছিলে তেওঁলোকে বিভিন্ন ধৰণৰ জুই জ্বলাই থৈছিলে ডাঙৰ ডাঙৰকৈ বাঘ ভালুক নহাকৈ যাঠি ধনু কাঁড় লৈ ৰাতি পহৰা দি আছিলে যাতে একো অনিস্ত কৰিব নোৱাৰে সেইবোৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে এইবোৰ আগতে এটা সাধাৰণ কথা আছিল মানে বাঘ ভালুকে যদি গৰু খুটিৰ পৰা ম'হৰ খুটিৰ পৰা ম'হ গৰু গোহালিৰ পৰা লৈ যায় তেনেকুৱা সাধাৰণ কথা আছিল সেইবোৰ লাহে লাহে মানুহে চাই চিতি তাৰ ওপৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলে বাঘ ভালুক খেদিবলৈ খেদে ওচৰলৈ আহিবলৈ নিদিয়ে ৰাতি ৰাতি পহৰা দি থাকে ভালেকিজন মানুহ লগ হৈ তেনেকৈ ব্যৱস্থাবোৰ গ্ৰহণ কৰা হৈছিল তেনেকুৱা ঘটনা বহুতো আছে আমাৰ অঞ্চলতো হৈছিলে কাৰণ আমাৰ অঞ্চল এটি গাঁৱলীয়া অঞ্চল হাবি অঞ্চল আছিলে তেতিয়াতে এতিয়া অলপ মুকলি হ'ল বাৰু তেনেকুৱা প্ৰায় দেখিবলৈ পোৱা গৈছিলে এতিয়া লাহে লাহে সেইবোৰ নাইকিয়া হৈছে কাৰণ বাঘ ভালুকৰ সংখ্যা কমি গ'ল সেইবোৰ এটা নিৰ্দিষ্ট নিৰ্দিষ্ট জেগাতহে দেখা পোৱা যায় আগতেতো তেনেই সাধাৰণ কথা আছিল ঘৰৰ পিৰালী কানৰ গোঁহালিৰ পৰাই গৰু ম'হ ছাগলী লৈ যায় সেই তেনেকৈ লৈ গ'লে মানুহৰ ক্ষতি হৈছিল অলপ ক্ষতি হৈছিল সেইবোৰ কাৰণে মানুহে অলপ তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিলে তেতিয়াৰ পৰা কমিবলৈ ধৰিলে আৰু বাঘ ভালুকৰ সংখ্যা যিহেতু কমিবলৈ ধৰিলে চোৰাং চিকাৰীয়ে মাৰি সিহঁতৰ চাল দাঁত আদিবোৰ বোৰ নিব চোৰাং চিকাৰীয় মৰাৰ পৰা কমিবলৈ ধৰিলে তেনেকৈয়ে বাঘ ভালুকৰ সংখ্যা কমি গ'ল এতিয়া পিছে গৰু ম'হৰ খুটিও বহুত কমি গ'ল বহুত কম সংখ্যক আছে হাতৰ আঙুলিৰ মূৰত গণিব পৰাকৈ আজিকালি তেনেকুৱা ইমান পৰিস্থিতিৰ সন্মুখীন নহয় আগতকৈ কিন্তু আজিকালি বেমাৰটো বেছি হ'বলৈ ধৰিল কাৰণ বিভিন্ন ধৰণৰ ঔষধ পাতি খুৱাবলৈ ধৰিলে বেজি দিব ধৰিলে কমটি সময়তে অধিক উ উপাদন কৰিবলৈ উপাৰ্জন কৰিবলৈ সেই তেনেকুৱাবোৰ কাৰণৰ পৰা বেমাৰ আজাৰবোৰ বৃদ্ধি হ'ল তেনেকুৱা আৰু